আজিকালি আটাইতকৈ বেছি ব্যৱহাৰ হোৱা এপবোৰ হ'ল ফেচবুক হোৱাটচেপ টুইটাৰ ইনষ্টাগ্ৰাম ইউটিউব তাৰ ভিতৰত ইয়াৰপৰা সুবিধা হৈছে যিকোনো নজনা কথা জানিবপৰা গৈছে ক'ত কি হৈ আছে দেখা পোৱা গৈছে জানিবপৰা গৈছে অতি সোনকালে আৰু ইয়াৰপৰা অসুবিধাবোৰ হৈছে আজিকালি সৰু সৰু লৰা ছোৱালী হাতে হাতে ম'বাইল ফোন হৈছে তাৰ বিনিময়ত তেওঁলোকে ম'বাইল চাওঁতে চাওঁতে পঢ়িবলৈ মন নকৰা হৈছে আৰু সৰুতে মবাইল চোৱাৰ ফলত চকুৰ ৰশ্মিওঁ তেওঁলোকৰ কমি গৈছে